মই আপোনাৰ এজন মানুহৰ লগত গৈছিলোঁ মানুহজন মানে মই ভালকৈ চিনি পোৱা নাছিলোঁ মানুহজন কেনেকুৱা তাৰপাছত তেওঁ ক'লে যে ব'লা আজি মোৰ লগৰ এজনৰ ঘৰত যাম তাতে আজি ৰাতিৰ সাজটো খোৱা যাব তাত আৰু এনেকে গৈছোঁ তেওঁৰ লগত ৰাতি এফালে ফাংশ্যনো আছে বিহু ফাংশ্যন বিহু ফাংশ্যন চলি আছিল তেতিয়া তেওঁৰ লগত গলোঁ ভাবিছোঁ ভালেই হ'ব গৈ মেলি ৰাতি গলোঁ ৰাতি গৈ পেলাই ভাবিছোঁ মই মদ নাখাওঁ তাৰপাছত মানুহজন যোন যাৰ লগত গৈছিলোঁ তেওঁ খায় বেছিদিনৰ চিনাকি নাছিল দুদিনমানৰ চিনাকি দুদিন মানে কি আৰু দুমাহমানৰ চিনাকি ধৰক মই কাম কামৰ সূত্ৰে লগ পাইছিলোঁ তাৰপিছত গলোঁ মানুহজনক লগ পালোঁ তেওঁৰ লগত গলোঁ তাত যাৰ ঘৰত গৈছোঁ তেওঁলোকৰ ঘৰত তেওঁ মানে ৱাইফ যোনজন ঘৈণীয়েক তেওঁ ডিভৰ্ছ দি গুছি গৈছে তাৰপিছত তেওঁলোকৰ ঘৰত বহিলোঁ অলপ টাইম বহাৰ পিছত এনেকে টি ভি টি ভি টি ভি চালোঁ অলপ টাইম তাৰপিছত আৰু দেখিলোঁ এজন এজনকে মানুহ আহি আছে তাৰপিছত ভবা নাছিলোঁ সে ইমান মানুহ আহিব বুলি তাৰপিছত আৰু দহজন মান মানুহ আহিলে অহাৰ পিছত দেখিছোঁ সবেই আৰু সবেই একদম মদৰ বটল লৈ আহিছে মইতো মদ নাখাওঁ এনেও বেয়াই পাওঁ তাৰপিছত আৰু সকলোৱে এটা ৰুমত গৈ বহিলে বহি লৈ পেলাই হেৰি কৰিলে মদ খাব ষ্টাৰ্ট কৰিলে তেওঁলোকে আৰম্ভ কৰিলে মদ খোৱা আৰম্ভ কৰি পেলাই তেওঁলোকে খাই আছে মই টি ভি চাই আছোঁ মইতো এইবিলাকত মানে ভাল নাপাওঁ এইবিলাকৰ ওচৰত গৈ পেলাই তেওঁলোকে খাই আছে খাই থাকোঁতে আৰু কিবা এটা দেখিলোঁ তৰ্কাতৰ্কি লাগিছে মই হুলস্থুল হোৱা শুনিলোঁ অলপ পিছত তাৰপিছত গৈ চাইছোঁ তৰ্কাতৰ্কি লাগি আছে বহুত দৌৰা দৌৰিকৈ খাই লৈ কেইজনমানে ক'বই নোৱাৰে একদম পূৰা নিচা গোটেইকেইজনৰ তাৰপিছত আৰু দেখিছোঁ একদম আৰু পৰিস্থিতিটো মানে বেয়ালৈ গৈ আছে মানে তাৰপিছত ভাবিছোঁ মই ভাবিছোঁ কি হ'ব এতিয়া একো কৰিবও নোৱাৰোঁ অচিনাকি জেগা তাৰপিছত আৰু তেওঁলোকক চিনিও নাপাওঁ মানুহকেইজনৰ এজনকো দেখিছোঁ ইজনে সিজনে মাৰপিট লাগি গ'ল তেনেকুৱাতে তাৰপিছত আৰু মই ভাবিছোঁ পৰিস্থিতিটো ভাল নহ'ব ভাল দেখা নাই মই গুছি যোৱাই ভাল তাৰপিছত যোনজনৰ লগত আহিছিলোঁ সেইজনো একদম একেই কাজিয়া তেওঁও কাজিয়াত ব্যস্ত মই কিবা এটা কৈছোঁ ক'লেও উল্টাই আকৌ মোৰ ওপৰতে তেওঁলোকে লাগি আহে মই ভাবিছোঁ এইবিলাকৰ মাজত সোমাই লাভ নাই মই ইয়াৰপৰা গুছি যোৱাই ভাল তাৰপিছত আৰু মই ভাবিছোঁ ল'ৰাটো ভাল ল'ৰাটো যেতিয়া মদ খাই লৈছে তাৰপিছত অৱস্থাই নাই সিও একেই কাজিয়াহে মানুহ চিনিয়ে নোপোৱা হৈ যায় তাৰপিছত মই বাইকখন লৈ পেলাই মই নিজে গুছি আহিলোঁ ভাবিলোঁ এইবোৰৰ লগত লাগি লাভ নাই নিজে যোৱাগৈয়ে ভাল সেই এটাই কথা বুজিলোঁ যে এই নতুন বন্ধুবোৰৰ লগত লগ হৈ নতুন বন্ধু অচিনাকি মানুহৰ লগত মানে ক'তো যাব নালাগে আৰু আপোনাৰ যাহা তাহা মানুহক মানে বন্ধু বনাব নালাগে সেইবোৰে কেতিয়াবা আপোনাক প্ৰব্লেমত ফচাই দিব যদি তাত যদি কাৰোবাৰ এজন মানুহ ঢুকাই গ'ল হয় অকস্মাত কিবা এটা আৰু অঘটন ঘটি গ'ল হয় তেতিয়াতো ময়েই ফচিলোঁ হয় সেইকাৰণে মানে এইবোৰত নোযোৱাটো ভাল সেইটোৱে বস্তু শিকিছোঁ